পৰিয়ালৰ মহিলাসকলে মাছ ধৰাত আমি এনেকেই সহায় কৰোঁ ইজনীয়ে সিজনীক দল বান্ধি নৈ বিল পুখুৰীলৈ যাওঁ খালৈ লৈ যাওঁ জাকৈ লৈ যাওঁ চালনী লৈ যাওঁ আৰু আঁঠুৱা লৈ যাওঁ চবে মিলি জুলি মাছ ধৰো আৰু ইজনীয়ে সিজনীক সহায় কৰোঁ তাই জাল তাই তাই আঁঠুৱা টানিব নোৱাৰিলে আমি ইজনীয়ে সিজনীয়ে আঁঠুৱা টানি সহায় কৰোঁ আৰু মেটেকা চালো চালনীয়ে ইজনীয়ে সিজনীক সহায় কৰি আমি তেনেকে মিলি জুলি দূৰ দূৰত মাছ মাৰিবলৈ যাওঁ আৰু আমি বিশেষ ধৰণে আমি যিখিনি মাছ মাৰি ইজনীয়ে সিজনীক সহায় কৰি যিখিনি কাম কৰিব লাগে সেইভাগেই কৰোঁ আমি মিলিজুলি থাকোঁ চবে আৰু আমি হেৰি আমি হেৰিয়াত মিলি জুলি চবে মাইকী মহিলাসকলে আমি কি কৰোঁ শালি ৰোওঁ তাৰপাছত ধান দাওঁ আলু কৰো আলু খানো তাৰপাছত আকৌ ধান দাওঁ সৰিয়হ কৰোঁ সৰিয়হ তোলো এনেকে চবে খেতি পথাৰত আমি মহিলাসকলে কৰোঁ আৰু আমি মহিলাসকলে তাঁত বওঁ

সূতা কাটো তা তেনেকে মিলি জুলি থাকোঁ আমি সাগৰলৈ আমাৰ সাগৰ আমি আমাৰ পৰা বহুত দূৰ সেইকাৰণে আমি সাগৰত মাছ মাৰিবলৈ নেযাওঁ তাত সাগৰত বহুত দ' যে সেইকাৰণে আৰু দূৰ সেইকাৰণে আমি সাগৰত মাছ মাৰিবলৈ নেযাওঁ আমি সেইকাৰণে নৈ বিলতে মাছ মাৰি সকলোৱে মিলিজুলি থাকোঁ